এ কি কি সামগী লাগিব এতিয়া মই মইতো ইমান নাজানো নামবিলাক এ লিষ্টখন দিব এ চাই মানে বস্তুকেইটা নাম লিখি পেলাই মোক দিব লাগিব তেতিয়া মই বস্তুখিনি কিনি থ'ম

অ অ অ

অ অ